মোৰ প্ৰিয় বহু কেইখন মেগাজিন আছে তাৰ ভিতৰত যদি এখনৰ নাম ক'বলৈ যাওঁ তেতিয়া মই ইণ্ডিয়া টুডেখনৰ কথা ক'ব পাৰোঁ মানে ইণ্ডিয়া টুডে মেগাজিনখনৰ দ্বাৰা আমি বিভিন্ন ধৰণৰ দেশ বিদেশৰ আন্তঃৰাষ্ট্ৰীয় আৰু দেশীয় বা বাতৰিৰ কথা জানিব পাৰোঁ আৰু ইয়াৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ কাৰেণ্ট এফেয়াৰ্চ জানিব পাৰোঁ আৰু ইয়াৰ বিভিন্ন ধৰণৰ চেক্সনসমূহ থাকে স্পৰ্টছ চেক্সন থাকে বা বিভিন্ন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ইন্টাৰনেচনেল চেক্সন থাকে গতিকে বা আমাৰ আঞ্চলিক চেক্সনসমূহ থাকে গতিকে এইবোৰৰ দ্বাৰা আমি বিভিন্ন ধৰণৰ নিউজ বা বাতৰি বা বাতৰি পাবলৈ সক্ষম হওঁ